সমাজ এখনত ভয় নোখোৱাকৈ জীয়াই থাকিবলৈ হ'লে আইন খুব এক দৰকাৰী বিষয় কাৰণ আজিকালিৰ সমাজত বিভিন্ন সময়ত আইন বস্তুটো বিশেষভাৱে দৰকাৰী হৈ পৰিছে ক'ব গ'লে বৰ্তমান সময়চোৱাত অন্যায় দুৰ্নীতি এইবিলাক খুব বেছি পৰিমাণে বাঢ়িবলৈ ধৰিছে বিশেষকৈ বৰ্তমান পুৰুষতান্ত্ৰিক সমাজখনত আমি দেখিয়ে আছোঁ যে মহিলাসকলেই হওক বা

এই মহিলাসকল বা এই শিশুসকলে তেওঁলোক যে অৱহেলিত হৈ আছে সেই পুৰুষতান্ত্ৰিক সমাজখনৰ পুৰুষতান্ত্ৰিক সমাজখনে তেওঁলোকক শোষণ কৰি আছে সেইসমূহৰ বিৰুদ্ধে তেওঁলোকে মাত মাতিবলৈ কেতিয়াও সাহস নকৰে বৰ্তমান সময়চোৱাত কৰিছে পঞ্চাছ শতাংশ মহিলা আগবাঢ়ি আহিছে ক'ব গ'লে বৰ্তমান সময়চোৱাত এশ শতাংশ মহিলা আগবাঢ়ি নাহিলেও কিছু কিছু মহিলাই সাহস কৰিছে সমাজখনৰ এই পুৰুষতান্ত্ৰিক সমাজখনৰ বিপক্ষে মাত মাতিবলৈ তেওঁলোকে বৰ্তমান ক'বলৈ গ'লে আচলতে বিভিন্ন সময়ত এই মহিলাসকলৰ জীৱন সুৰক্ষাৰ বাবে বিভিন্ন ধৰণৰ আইন প্ৰস্তুত কৰা হৈছে এই আইনসমূহ প্ৰস্তুত কৰাৰ মেইন কাৰণটোৱে হৈছে সমাজ এখনত ভয় নোহোৱাকৈ মানুহখিনিক এক সঠিক পথত আগুৱাই নিয়াটো এখন আইনে সমাজ এখনত মহিলাসকলেই হওক বা আন ব্যক্তিসকলেই হওক সাহস সাহস আৰু মূৰ দাঙি থিয় হৈ থাকিবলৈ এক পথ দেখোৱাই দিছে এখন আইনে এই মহিলাসকল বা এই সমাজখনক জীয়াই থাকিবলৈ নতুবা নিজৰ ধৰক জীৱন জীৱনটোক সুৰক্ষা কৰি ৰাখিবলৈয়ো বহুতখিনি সাহস দিছে গতিকে মই ভাবোঁ মোৰ দৃষ্টিৰ ফালৰ পৰা মইয়ো এগৰাকী নাৰী আইন এখন বৰ্তমান সময়ত খুবেই প্ৰয়োজন মহিলাসকল হওক বা আন ব্যক্তিসকলৰ জীৱন সুৰক্ষাৰ বাবে